মই কেব বুক কৰিছিলোঁ আপোনাৰ কেব আহি পোৱা নাই এ ট্ৰেইন আছে গতিকে যদি আহি নাপায় বেলেগ এখন কেব বুক কৰি দিয়ক জল্দি নহ'লে এইটো কেঞ্চেল কৰক